মোৰ নিজৰ গায়কী শৈলীসমূহ ভালদৰে যত্ন কৰি ৰাখিছোঁ এইসমূহ মোৰ সংগীত জগতত অন্য এক অৱস্থান যাক মই বহুত মৰমেৰে শ্ৰদ্ধাৰে ভক্তি কৰোঁ এইসমূহ নাথাকিলে মই কিজানি গায় গীতৰ অংশত ভাগ ল'ব নোৱাৰিলোহেঁতেন মই যেতিয়াই গান গাওঁ সেই সময়ত মই নিজৰ মোৰ হাৰমনিয়ামটো প্ৰথমে ভগৱানক শ্ৰদ্ধা কৰি এটা নাম লওঁ তাৰপিছত মোৰ গা গীতৰ সুৰ লয় সকলো আৰম্ভ হয় এইসমূহ মই ভালদৰে যত্ন কৰি ৰাখিছোঁ আৰু আগলৈও ৰাখিম মই কিছুমান ক্ষেত্ৰত এই গায়কী শৈলীসমূহ অসুবিধা হয় যিবোৰ অসুবিধাৰ ক্ষেত্ৰত মই গীত গোৱাৰ সময়ত বহুত অসুবিধা হয় যিবোৰ হৈছে

ছাউণ্ড এই ছাউণ্ডটোৰ কাৰণে মোৰ সুৰৰ লয় তালবোৰ খেলিমেলি হয়

তালবোৰ ৰাখিবলৈ অলপমান কষ্ট হয় কিন্তু তথাপিও মই সেইসমূহ ভাল কৰি হ'লেও মই ভালদৰে ৰাখিছোঁ